অঁ এইয়া ৰোনাল দোকানত লাগিছেনে

মই আপোনালোকৰ দোকানৰ পৰা বস্তু কেইপদমান লওঁ বুলি ভাবিছোঁ কাইলৈ মানে বাৰ্থডে এটা আছে সেইটো কাৰণে আলু পাঁচ কে জিমান তাৰপৰা দাইল বুট দাইল পাঁচ কে জি মিঠাতেল পাঁচ লিটাৰ আটা দহ কে জি আৰু নহৰু পিঁয়াজ হেৰি কাইলৈ হোম ডেলিভাৰী হয় নহয় আপোনালোকৰ দোকানত অঁ কাইলৈ নটামান বজাত পোৱাই দিবহি পাৰিব নহয় অঁ ঠিকনাটো মই হোৱাটচাপত দি দিম পইচাটো পইচাটো অনলাইনত দি দিম হেৰি আমাৰ মানে ঘৰৰপৰা মানুহ যাবলৈ অসুবিধা মই তিতাবৰৰপৰা কৈছিলোঁ ঠিক আছে হ'ব ঠিক আছে হ'ব